আগৰ মোবাইল ফোনবিলাকতকৈ বৰ্তমানৰ ফোনবিলাক যথেষ্ট উন্নত হৈছে কাৰণ এইটো কাৰণেই উন্নত হৈছে বুলি কম কাৰণ গোটেই ছিষ্টেমটোৱেই সলনি হৈ গৈছে বৰ্তমানতো এণ্ড্ৰইড ফোন আগৰ সময়ত এণ্ড্ৰইড ফোন নাছিলে জাষ্ট অকল কল হে কৰিব পৰা গৈছিলে কল বা জেনেৰেল মেছেজ এটা কৰিব পৰা গৈছিলে ইণ্টাৰনেট কানেকশ্যন নাছিলে কিন্তু বৰ্তমান সময়ত ইণ্টাৰনেট কানেকশ্যন আহিলে ইণ্টাৰনেট কানেকশ্যন হোৱাৰ লাগে লগে লগে আকৌ বহুতখিনি আগবাঢ়ি গ'ল মোবাইল ছিষ্টেমটো অপাৰেটিং ছিষ্টেমটো কাৰণ ইণ্টাৰনেট কানেকশ্যন হোৱাৰ লগে লগে এনেই জেনেৰেল মেছেজৰ উপৰিও হোৱাটচ্আপত বিভিন্ন ধৰণৰ ছচিয়েল মিডিয়া সেইবিলাক ব্যৱহাৰ কৰিব পৰা হ'ল মানুহে আৰু এটা আটাইতকৈ এটা ডাঙৰ গুৰুত্বপূৰ্ণ কথা হ'ল যে এই গুগল যিখন মেপ সেই মেপখন ইণ্টাৰনেট কানেকশ্যনতহে সেইখন খোল খায় গতিকে আমি অচিন জেগা এটালৈ গ'লেও কোনো এজন ব্যক্তি নোহোৱাকৈও আমি অকলশৰীয়াকৈও এই মেপৰ যোগেদিয়ে আমি মানে কোনো এখন জেগালৈ আমি অচিনাকি জেগালৈ আমি ঠাইলৈ যাব পাৰোঁ গতিকে ই এটা ডাঙৰ সহায় আৰু মোবাইলটো এটা কিন্তু আগৰ সময়ৰ মোবাইলৰ এই ব্যৱস্থাটো নাছিলে আৰু বৰ্তমান সময়ত গোটেই গাঁও ভূঁই সকলো চুকে কোণে গাঁৱৰ সকলো চুকতে নেটৱৰ্কৰ কাৰণে টাৱাৰ বহাইছে আৰু বৰ্তমান ফোনবিলাক হৈছে কি ফোৰ জি আৰু ফোৰ জিৰ লগতে ফাইভ জি ফোনো আজিকালি নেটৱৰ্কো আহি গৈছে গতিকে এইটো এটা ডাঙৰ সুবিধা আৰু মানুহবিলাকৰ কাৰণে আৰু মোবাইল ফোনটো হৈছে অকল আৰু কথা পতাই বা মেছেজ কৰাই নহয় বিভিন্ন ধৰণৰ অফিচৰ কাম কাজবিলাকো আজিকালি মোবাইল ফোনতে কৰিব পাৰি পি ডি এফ কৰা ডকুমেণ্ট কৰা তাৰপিছতে আকৌ সেই ডকুমেণ্টক আকৌ পি পি টি কৰা এই সকলোবিলাক আগতে কম্পিউটাৰতহে কৰিব পৰা গৈছিলে কিন্তু মানুহৰ এণ্ড্ৰইড ফোন যেতিয়া হাতে হাতে আহিলে তেতিয়াহ'লে এই পি পি টিবিলাকো মোবাইলতে মানুহে নিজে কৰি মেলি আগবাঢ়ি যাব পাৰিছে গতিকে বৰ্তমান সময়ৰ মোবাইল ফোন যথেষ্ট আগবাঢ়ি গৈছে বা সহায় কৰিছে আৰু মই আচলতে জিঅ' চিমখন ব্যৱহাৰ কৰোঁ জিঅ' চিমখন মই বহুত আগৰ পৰাই ব্যৱহাৰ কৰোঁ জিঅ' চিমখন ব্যৱহাৰ কৰি মই ভাল পাইছোঁ এডভানটেজ বহুতখিনিয়ে আছে বাৰু মাহেকত মোৰ প্ৰায় চাৰিশমান যায় আৰু তিনিশ চাৰিশমান যায় সাধাৰণতে মই মাহেকত দুশ ঊনচল্লিছ টকাটো মই ৰিছাৰ্জ কৰোঁ গতিকে সেই ৰিচাৰ্জ কৰাৰ পাছতো কেতিয়াবা আমাক বেছি ডাটা পেকহে যিহেতু দৰকাৰ হয় কাৰণ টকটাইমটো আনলিমিটেড হয় সেইটো থাকি যায় কিন্তু ডাটা পেক ডেইলী ওৱান ওৱান পইণ্ট ফাইভ জি বি থাকে আৰু ওৱান পইণ্ট ফাইভ জি বি কেতিয়াবা বিভিন্ন ধৰণৰ কাম কাজত ইণ্টাৰনেটটো খুলি থকা হয় সেইকাৰণে শেষ হৈ যায় আৰু শেষ হৈ যোৱাৰ কাৰণে আকৌ মই নতুনকৈ কেতিয়াবা ভৰাব লগা হয়

ভালেই হৈছে ভাল লাগিছে মোবাইলটো ব্যৱহাৰ কৰি এণ্ড্ৰইড ফোনটো ব্যৱহাৰ কৰি আৰু স্মাৰ্টফোন এটা আজিকালি এনেও লাগেই বিভিন্ন ধৰণৰ কাম কাজৰ বাবে স্মাৰ্টফোন দৰকাৰ হয় বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ পৰা আদি কৰি একেবাৰে ডাঙৰ মানুহৰ অফিচৰ কাম কাজবিলাকলৈকে এই স্মাৰ্টফোন বা এণ্ড্ৰইড ফোন এটা যথেষ্ট সহায় কৰে কাৰণ আজিকালি স্কুল কলেজবিলাকতো বিভিন্ন ধৰণৰ এচাইনমেণ্ট বা যিবিলাক প্ৰজেক্ট ৱৰ্ক দিয়ে সেইবিলাক আমি মোবাইল ফোন এটা এণ্ড্ৰইড ফোন এটা হাতত থাকিলে আমি অতি সহজতে আমি যিকোনো এটা বিষয় আমি ইণ্টাৰনেটৰ পৰা ছাৰ্চ কৰিও উলিয়াই ল'ব পাৰোঁ কিন্তু আগৰ সময়ৰ সেই মোবাইলবিলাকত এই সুবিধাটো নাছিলে গতিকে বৰ্তমান যিটো ব্যৱস্থা মোবাইল ফোনৰ ব্যৱস্থা সেইটো যথেষ্ট উন্নত হৈছে বুলি ক'ব পাৰি আৰু বিভিন্ন ধৰণে কাম কাজত ই সহায় কৰিছে